আমি ঘৰতে এখন সৰু বাগিচা পাৰোঁ পাতিব পাৰোঁ বাগিচাখন কম খৰচতে বিভিন্ন ধৰক শাক পাচলি কৰিব পাৰোঁ আৰু সেই শাক পাচলি কৰি আমি উপাৰ্জনো কৰিব পাৰোঁ যেনে লাইশাক ৰুলে নিজে খায়ো অলপ বিকিব পাৰোঁ জল এটা ছাইডে যদি জলকীয়া ৰুওঁ জলকীয়াও কেইজোপামান ৰুই বিকিবও পাৰোঁ আৰু নিজে খাবলৈও হয় বহুতখিনি ৰাহি হয় ঘৰখন এনেকৈ চলাব পাৰি আৰু সৰু সৰু ফল মূলৰ গছ যেনেকৈ মধুৰি গছ তেনেকুৱাবিলাকো লগাই ৰুব পাৰোঁ বিভিন্ন ধৰণৰ শাক যেনেকৈ হয় গৰম দিনৰ খেতি হ'ল হেৰি এইটো তিঁয়হ তিঁয়হ লগাব পাৰোঁ আৰু দাংবডি এইবিলাক লগাই বিকিব পাৰোঁ আৰু নিজে খাবলৈও হয় কাষত এক দুই তামোল লগাব লাগে তামোলত তামোলৰ লগতে পাণো ৰুব পাৰি পাণ কৰিলে পাণত বহুত লাভ থাকে আৰু নিজে খাবলৈও ঘৰখন চলিব পৰা যায় লাভ লাভ হয় বিকিলে বহুতখিনি পাণ এখন বাগিচাত বেঙেনা ৰুব পাৰি বেঙেনা ৰুলে বেঙেনাৰ ওচ ওচৰত আকৌ ফ্ৰেচবিন ফ্ৰেচবিনৰ ৰুব পাৰি সময়ত ফ্ৰেচবিন বাৰ মাহেই ৰুব পাৰি ফ্ৰেচবিনৰ বহুত ফ্ৰেচবিন বিকিবও পাৰি আৰু তাৰ পৰা বহুত ৰাহিও হয় খৰ কম খৰচতে এই খেতিবোৰ কৰিব পাৰি ঘৰখন ধুনীয়াকৈ চলি থাকে কম খৰচতে এই খেতিবোৰ কৰিবলৈ খৰচ কৰিবলগা নহয় নিজেই কৰিব পাৰি ধনিয়া যেনেকৈ ধনিয়া কৰিব পাৰি আৰু উৰহী গছ লগালে উৰহী উৰহী গছত বহুত লাভজনক হয় জাতিলাও গছ জাতিলাও ৰঙালাও এইবিলাকৰ পৰা বহুতো উপাৰ্জন কৰিব পাৰি ঘৰতে ঘৰৰ ঘৰৰ গৰুৰ গোবৰ দিব পাৰি সাৰ হিচাপে ঘৰুৱা সাৰৰ পৰা কোনোধৰণৰ খৰচ নহয় তামোল তামোল গছৰ সাৰ দিলেও তামোল উপাৰ্জনটো বেছি হয় লগতে বাৰীত কঁঠাল গছ কঁঠাল গছ থাকিলে কঁঠাল গছৰ খাবও পাৰি আৰু কঁঠাল গছৰ কঁঠালৰ পৰা আচাৰ বনাব পাৰি বিভিন্ন ধৰণৰ আচাৰ বনাব হয় কলগছ ৰুলে কলগছৰ পৰা লাভজনক বিকিব বিকিও বিকিও লাভ কৰিব পৰা যায় কলগছৰ কোনো খৰচ নহয় তাৰ পৰা পুলি যিমান পাৰে যিমান কলগছৰ পুৰি ৰোৱা হয় সিমানেই কল পোৱা যায়